আমাৰ সমাজত নৃত্যশিল্পীসকলৰ দক্ষতা উন্নত কৰাত প্ৰশিক্ষণ কাৰ্যসূচী বা পদক্ষেপ বহুতো দেখিবলৈ পোৱা যায় অসমৰ বিভিন্ন প্ৰান্তত বা বিভিন্ন ঠাইত এই প্ৰশিক্ষণ কাৰ্যসমূহ কাৰ্যসূচী বা পদক্ষেপসমূহ লোৱা দেখা পোৱা যায় মই যিখন সমাজত বাস কৰোঁ সেই সমাজত এই পদক্ষেপ বা প্ৰশিক্ষণ কাৰ্যসূচী উপলব্ধ আছে আৰু ই আমাৰ দৰে নৃত্যশিল্পীসকলৰ দক্ষতা উন্নত কৰাত বহুতো সহায় কৰিছে আৰু এই পদক্ষেপে নৃত্যশিল্পীসকলক এটা ভাল পৰ্যায়ত নিবলৈ বা উপনীত কৰাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়